দাদা মই কেব এখন বুকিং কৰিব বিচাৰিছোঁ মই ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰলৈকে যাম খনিকৰ চাৰিআলিত থকা যিটো মন্দিৰ আছে জগন্নাথ মন্দিৰ এটা তাৰ সেই মন্দিৰটোলৈকে যাম হেৰি আপোনালোকৰ ভাড়া ভাড়াবিলাক কেনেকৈ লয় অঁ ৰেটটো হয় গাড়ী চাই চাই আছে মোটামুটি চাৰিজন মানুহ গ'লে কি ৰেটটো কিমান হ'ব হয় চাৰিশ টকা যদি ছজন যোৱা হয় তেনেহ'লে আঠশ টকা হয় হয় মানে গাড়ী বেলেগ বেলেগ হ'ব চাৰিখন যোৱা গাড়ীও বেলেগ হ'ব আৰু ছজন যোৱা গাড়ীও বেলেগ হ'ব হয় আপোনালোকৰ গাড়ী কণ্ডিশ্যনবিলাক ভালেই নে নতুন মডেলৰ হয়

হয় মোক ভাল কণ্ডিশ্যনৰ গাড়ী লাগিছিলে যাতে মাজতে কোনো ডিষ্টাৰ্ব নহয় বা প্ৰব্লেম নহয় তেনেকুৱা গাড়ী লাগিছিলে টকা আপোনালোকে চেক কৰি ল'ব বা পাৰিলে ছাৰ্ভিচিং এটা দিয়াই ল'ব যদি মাজতে কিবা অসুবিধা হয় তেনেহ'লে তাত গাড়ী পোৱা নাযায় হয় বহুত প্ৰব্লেম হ'ব ৰাস্তাও ভাল নহয় চাৰিজন মানুহৰ কাৰণে কি গাড়ী ল'লে ভাল হ'ব হয় মাৰুটি ছুজুকী এল্টো হয় আৰু যদি মই চাৰিজন যোৱা গাড়ী বুকিং কৰোঁ তেনেহ'লে কোনখন পাম হয় ছুইফ্ট ডিজিয়াৰ

মানে চাৰিজন যোৱা যদি হয় তেনেহ'লে মই চাৰিজন উঠিব পৰাকৈ গাড়ী এখন বুকিং কৰিম যদি ছজন মানুহ হয় তেনেহ'লে মই ছজন মানুহ উঠিব পৰাকৈ এখন গাড়ী বুক কৰি ল'ম হয় দিনটোৰ কাৰণে ল'ম বুলি ক'ব নোৱাৰি যিমানটো সময় হয় পূজা অৰ্চনা কৰোঁতে যিমান টাইম লাগে লাগিব তাৰ বাদে ঘূৰিম আধা ঘণ্টামান খাই বৈ মেলি আকৌ আমি ৰিটাৰ্ণ হ'ম হয় ঠিক আছে যদি মই কনফাৰ্ম কৰি লওঁ যদি ছয়জন যোৱা হয় তেনেহ'লে আপোনাক ছয়জনৰ কাৰণে গাড়ী বিক্ৰী কৰিম আৰু চাৰিজন যোৱা হয় যদি চাৰিজনৰ কাৰণে গাড়ী বুকিং কৰিম হয় হয় আপুনি গাড়ীখন চাই দিব আৰু নতুন কণ্ডিশ্যনৰ অলপ ভাল হ'লে ভাল হ'ব হয় ঠিকে আছে তেনে ধন্যবাদ